পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ যিটো পাৰিপাৰ্শ্বিক অৱস্থা সেই অৱস্থাটোৰ কথা বুজোঁ স্বাস্থ্যৰ কাৰণে পৰিৱেশ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাটো দৰকাৰ পৰিৱেশৰ ওপৰতেই মানুহৰ স্বাস্থ্য নিৰ্ভৰ কৰে গতিকে আমি পৰাপক্ষত আমাৰ নিজৰ ঘৰখন নিজৰ পৰিৱেশটো লগতে আমাৰ ৰাস্তা পদূলি কাষত থকা খাল বিলসমূহ আমি নিজেই পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সদায় যা যাতে এটা সুস্থ পৰিৱেশ এটাৰ সৃষ্টি হয় তাৰ কাৰণে ওচৰ চুবুৰীয়া সকলোৱে মিলি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু আমি এইবিলাক কাম কৰা হৈছে আৰু ইচ ওচৰ চুবুৰীয়া মিলি আমাৰ চাৰিওফালৰ যিমানখিনিলৈকে সম্ভৱ হয় সিমানখিনিলৈকে চাফ চিকুণ কৰি ৰাখো আৰু প্ৰসাদ গুৰুত্ব দিওঁ আৰু দ্বিতীয় কথা হ'ল গছ গছনিয়ে আমাৰ বহুত উপকাৰ কৰে গছ গছনিৰ পৰাই আমি উশাহ নিশাহ ল'বলৈ অক্সিজেন গেছ পাইছোঁ গছৰ উপকাৰিতা সম্বন্ধে আজিৰ দিনত বহলাই কোৱাৰ প্ৰয়োজন নাই বিশেষভাৱে ইয়াৰ ওপৰত চৰকাৰেই হওক বা অন্যান্য অনুষ্ঠানেই হওক কোনো বিশেষ ব্যক্তিয়ে সকলোৱে গছৰ প্ৰয়োজনীয়তা সম্বন্ধে ৰাইজক অৱগত কৰিছে গতিকে যিমান পাৰে মানুহে গছ পুলি ৰুব লাগে গছ পুলি যত্ন ল'ব লাগে কাৰণ গছ পুলিৰ পৰাই আমি আমাৰ জীৱনৰ অতিকৈ প্ৰয়োজনীয় আমি অক্সিজেনখিনি লাভ কৰিব পাৰোঁ আৰু শুদ্ধ বায়ু আমি পাব পাৰোঁ বায়ু প্ৰদূষণ যদি কম কৰিবলৈ হয় তেতিয়াহ'লে আমি গছ নাকাটি আমি যিমান পাৰোঁ গছ ৰুব লাগে আৰু গছৰ যত্ন ল'ব লাগে পানী পৰিৱেশৰ এটা অতি দৰকাৰী বস্তু হ'ল পানী আজিকালি প্ৰায় পানীবিলাক বিশুদ্ধ পোৱা নাযাই যেনেকৈ আমাৰ এলেকাটোত আমি আমাৰ পানীখিনি বহুত আইৰণ আছে তে সেই পানীখিনি পৰিষ্কাৰ কৰিবলৈ যত্ন কৰিব লাগে সদায় বিশুদ্ধ পানী খাব লাগে বে নহ'লে মানুহৰ নানান পেটৰ সমস্যাকে আদি কৰি নানান ৰোগে দেখা দিব পাৰে আৰু পানীয়েই হৈছে প্ৰাণীৰ জীৱন গতিকে পানী নোখোৱাকৈ আমি থাকিব নোৱাৰোঁ যেনেকৈ আমি অক্সিজেনৰ অভাৱত উশাহ নোলোৱাকৈ আমি এক মিনিটো থাকিব নোৱাৰোঁ তেনেকৈ পানী নাখালেও আমি জীয়াই থাকিব নোৱাৰোঁ এই পানী সদায় বিশুদ্ধ হোৱাটো দৰকাৰ লাগিলে পানী পৰিষ্কাৰ কৰিব ল কৰিবৰ কাৰণে যিমান যত্ন কৰিব লাগে সেইখিনি সদায় কৰিব লাগে পানী বিশুদ্ধ পানী খাব লাগে